হেল্ল' কওকচোন

আচ্ছা আচ্ছা আচ্ছা আচ্ছা মানে আমাৰ ইয়াত ওদালগুৰি চহৰৰ পৰা বাইছ কিলোমিটাৰমান দূৰত

তাৰপৰা আপোনাৰ গাৰোবস্তী আছে তাৰোপৰি আপোনাৰ ইক' ৰিজৰ্ট আছে ৰাইন' ইক' ৰিজৰ্ট

তাৰ আপুনি কোনো ধৰণৰ বাহন বা কিবা কওকচোন গাড়ী আপুনি নিব নোৱাৰে গেটৰ ভিতৰত আপুনি খোজ কাঢ়ি যাব লাগিব খোজকাঢ়িহে যাব পাৰিব ভিতৰত

সেই পাছটো বনালেহে

আৰু লগতে এক্সট্ৰা এক্সট্ৰা আপোনাৰ চুইমিং পুলো আছে দুইখন ৰিজ'ৰ্টতে

ত' আপুনি যদি অৰুণাচল যাম বুলি ভাবে কি ক'লে

আপুনি কেতিয়া আহিম বুলি ভাবিছে ঠিক আছে বাৰু লগ পাম পিছে ঠিক ঠিক আছে ঠিক আছে ধন্যবাদ